অ দাদা মই আপোনাক কৈছিলোঁ ৰহাত থাকিবৰ বাবে হয় মই ইমাৰ্জেন্সী হোৱাৰ বাবে মই বেবেজীয়ালৈ আহি গ'লোঁ হয় যিহেতু নগাঁও টাউন বেবেজীয়াৰ পৰা ওচৰ হ'ব সেইবাবে মই বেবেজীয়ালৈ আহিলোঁ আপুনি যদিহে পাৰে বেবেজীয়া চাৰিআলিলৈ আহক তাৰ পৰা মই নগাঁও যাম ভাবিছোঁ মোৰ লগৰ এজনী ইয়াত আছিলে মানে সেইবাবে মই ইয়াত আহিবলগীয়া হৈ গ'ল হয় হয় হয় বেয়া নেপায় যদি চাৰিআলিলৈকে আহিবনি আপুনি চাৰিআলিলৈকে আহি যাওক হয় হয় হয় তাৰপৰা মই তালৈকে যাম আপুনি আহি যাওক দেই